আমাৰ অঞ্চলত পৰম্পৰাগতভাৱে বিভিন্ন খেল খেলা হয় যেনে ফুটবল ক্ৰিকেট ভলিবক বেটমিণ্টন কাব্বাদি সেই খেলসমূহ খেলা হয় যিহেতু আমাৰ গাঁৱত এখন ডাঙৰ খেলপথাৰ আছে এই খেলপথাৰতে সকলোৱে মিলি খেলসমূহ খেলে আবেলি স্কুলৰপৰা অহাৰ পিছত ল'ৰা ছোৱালীবোৰে এই খেলপথাৰত একত্ৰিত হয় আৰু তেওঁলোকে মিলিপেলাই এই খেলসমূহ খেলে ময়ো বহু সময়ত তেওঁলোকৰ লগত এই খেলসমূহ খেলিবলৈ যাওঁ ইয়াৰ উপৰিও গৰম দিনত আন কিছুমান খেল খেলা হয় যেনে সাঁতোৰা আমাৰ গাঁৱত এটা বৰ ডাঙৰ ৰাজহুৱা পুখুৰী আছে এই পুখুৰীতে সাঁতোৰা হয় আৰু কেতিয়াবা ইয়াত কম্পিটিচনো কৰা হয় ইয়াৰ উপৰিও আমাৰ বিহুৰ সময়ত বিভিন্ন ধৰণৰ পৰম্পৰাগত খেল যেনে কণী যুঁজ ম'হৰ যুঁজ টেকেলি ভঙা আদি এই খেলসমূহৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় আৰু প্ৰতিযোগিতাত বিজয়ীসকলক বৰা চাউল পিঠা আদিবোৰ পুৰস্কাৰ প্ৰদান কৰা হয় এই গীতসমূহে আমাৰ মাজত মিলাপ্ৰীতি বৃদ্ধি কৰে এই খেলসমূহে আমাক মানসিক আনন্দৰ লগতে শাৰীৰিক ভাৱেও সবল কৰি ৰাখে আমাৰ গাঁৱৰ লোকসকলে পিকেটিয়া বা ঘৰত আৰু বিভিন্ন খেল খেলা দেখা যায় যেনেকে সন্ধিয়া সময়ত বহুতে লুডু খেলে পৰিয়ালৰ মাজত বিশেষভাৱে প্ৰচলিত আকৌ কিছুমানে ছেচ খেলাও দেখা যায় ইয়াৰ উপৰিও আমাৰ গাঁৱৰ যিটো তিনিআলি এই তিনিআলিত বিশেষকৈ কেৰম খেলাও যথেষ্ট পৰিলক্ষিত হয়